আমাৰ দুখন দোকান আছে তো তাতে আমাৰ এখনত আমাৰ দেউতা বহে এখনত আমাৰ মানে দুজন মানুহ দিয়া আছে গতিকে তাত আমি চি চি টি ভি লগাই থৈছোঁ দুটা দেউতা বাৰু ইমান চাই নাথাকে কাৰণ তাত চি চি টি ভি লগোৱাই আছে যিহেতু আৰু আজিকালি যিহেতু অনলাইন ফিচাৰ্ছ আহি গৈছে আপুনি দূৰত থাকিলেও মোবাইলতে চাব পাৰে ক'ত কি হৈছে কি নাই গতিকে আৰু আমাৰ লগতে সাচি ফাৰ্মিঙো কৰোঁ আমি তো সেই সাচি তাতো আমি চি চি টি ভি লগোৱা আছে তাত বাৰু এটা ছিকিউৰিটি গাৰ্ড ৰাখিছোঁ যিহেতু কাৰণ যদি গছটো কাটি লৈ যায় তেতিয়া আমিতো কেমেৰাত চাই পেলাই ইমান ধৰিব ধৰা পেলাব নোৱাৰিম গতিকে তেওঁ চোৱা চিতা কৰি থাকে বাৰু লগতে আমি অলপ এক্সট্ৰা ছিকিউৰিটিৰ কাৰণে দুটা চি চি টি ভিও লগাই থৈছোঁ গতিকে সেয়াই আৰু যদি চি চি টি ভি আমি প্লাছ পইণ্ট চাওঁ ধৰক আপুনি আজিকালিতো অনলাইন ওলাইছে ওলাইছেই লগতে আপুনি ম'শ্বনো ডিটেক্ট কৰিব পাৰে লগতে থ্ৰী ছিক্সটিও আপোনাৰ কেমেৰা আহি গৈছে লগতে আপুনি টাইম কিমান কি হৈছে সেইবোৰো চাব পাৰে গতিকে সেইবিলাক তাৰ প্লাছ পইণ্ট থাকে কিছুমান আৰু আমাৰ এখন যিখন দোকানত আমাৰ চি চি টি ভি আছে তাততো আমাৰ ঘৰৰ কোনো মানুহ নাযায়েই তাত দুজন ল'ৰা ৰাখিছোঁ তেওঁলোকে চব চোৱা চিতা কৰে সেই চি চি টি ভি থকাৰ কাৰণে আমাৰ হয়তো বহুত সুবিধা হৈছে কাৰণ নহ'লেতো আমি তাত আমাৰ ঘৰৰ পৰিয়াল বহুত কমেই ধৰক এতিয়া তাত আমি মানুহ ৰাখিব নোৱাৰোঁ গতিকে সেই চি চি টি ভিৰ ওপৰতে আমি ডিপেণ্ডেণ্ট কৰি আমি সকলোখিনি চাই থাকোঁ কি হৈছে কি নাই গতিকে সেয়াই